কি কৰি আছা চব খালিনে নাই অঁ এই হেৰি এই বৰনদীত মাছ মাৰিব যাব লাগিছিল নহয় তামাম মাছ উঠছি বোলে একখান গোটেই হেৰি দোঙেই দি আহা পানীতো জাল পাতছি আনকি মানুই নদীৰ পে তাকেতো যাম বুলি ভাবিছিলোঁ ইটা অঁ আকৌ বাঁহ চাহো লাগবু ক'ত বাঁহ চাহো লাগবু নহয় জাল আছে নে নাই মোৰ তাতো আছেই বাৰু দুখন জাকেই তাকেয়ো ল'ব পাৰিম প'ল'ও আছেই মোৰ তাত অঁ আছে অঁ কোনোবা কোনোবা যাবোৱে আৰু মোক লগ ধৰিয়ে আছে মই ভাবিলোঁ কি তয়ে ময়ে যাওঁ অঁ এই হেৰি পুৱাৰ ভাগত পাতি থৈ আহো যায় ৰ'দ চ'দ নোঠোতে

অঁ এই পুৱাৰ ভাগত অঁ অলপ ছায়া ছায়াৰ জাগাটোত আচ্ছা হেৰি কালি পুৱা হেৰি পাঁচ চাৰে পাঁচটা ছয়টা মানত যাওঁ অঁ তাকেতো জাগাখিনি ল'ব লাগবু ভাল জাগাখিনি মই বাৰু বাকী ইফালে হেৰি বস্তুখিনি লৈয়ে যাম যিখিনি মোৰ তাত আছে খালৈ ল'ম দে দে পিছে কালি যাম আৰু পুৱা

অঁ সেইখিনি ল'ম দে অঁ হ'ব দে